অ এই ভদ্ৰদা পাচলি দোকানী হয়নে বাৰু অ হেৰি মোক মানে অলপ মানে চব্জি লাগিছিলে আপোনাৰ দোকানত বাৰু কি কি আছে লাও লাগিছিলে মানে ৰঙালাও তাৰপিছত অমিতা লাগিছিলে আৰু কোমোৰা পানীলাও এনেকুৱা মানে মানে সৰহকৈ লাগিব আমাৰ এই ডাঙৰ ভটিজাটোৰ বিয়া আছে মানে আহিনৰ পঁচিছ তাৰিখে সেই তালৈ মানে লাগিছিলে

চল্লিছ টকা কৈছে ন' অ তাৰপিছত এইটো কোমোৰা জালি কেনেকৈ দিছে কোমৰা বিশ টকা ন' অমিতা অমিতা পোন্ধৰ টকা

অ হেৰি ধনিয়া ধনিয়া কৰিছেনে বাৰু আপুনি ধনিয়া আছে ন' অ ধনিয়াও মানে লাগিব ধনিয়াটো আপোনাক মই এতিয়া কিমান লাগিব ক'ব নোৱাৰিম লাগিবই তেও কেইমুঠামান আপোনাৰ ধনিয়া মুঠি কেইটকা দিয়ে দুটকা মুঠা ন'

এই হেৰি আহিনৰ পঁচিশ তাৰিখে ডাঙৰ ভটিজাটোৰ বিয়া মানে তালৈ তেতিয়াহ'লে আপোনাৰ তাত মই বস্তুকেইটা পাম নহয় অ অ অ